হেল্ল' মই মনিষা দিহিঙীয়া খনিকৰে কৈছোঁ মই ধেমাজি ডিষ্ট্ৰিকলৈ ফুৰিব যাম বুলি ভাবিছিলোঁ এইখন দিহিঙীয়া হোটেল হয়নে বাৰু অঁ হয় মই আপোনালোকৰ দহ নম্বৰ ৰুমটো বুক কৰিছোঁ নামত বুক কৰি দিব তাৰপৰা আমি কাইলৈ ৰাতিপুৱা দহটা বজাত পামগৈ দহটা বজাত পোৱাৰ পিছত আপোনালোকে ব্ৰেকফাষ্টৰ কাৰণে জলপান দিব জলপানৰ কাৰণে আপুনি বৰা চাউল পোৱা যাব নেকি আমি দহটামান বজাত পাম আপুনি চাৰে দহটামান বজাত দিলেও হ'ব বৰা জলপানৰ লগত দৈ গাখীৰ আৰু লগত কণী আৰু কল দি দিব আৰু দুপৰীয়া ভা দুপৰীয়া ভাতসাঁজৰ কাৰণে আপুনি ভাত আৰু কুকুৰা মাংস দিব লগত ছালাড বা কিবা চাটনি হ'লেও হ'ব আৰু ৰাতি সময়টো তুমি এটামান বজাত দিলেও হ'ব

সেইকেইটা হ'লেই হৈ যাব ৰাতিলে যে ৰুটি দিব আৰু লগত হেৰিয়াৰ মাংসই দি দিব আৰু লগত ছালাড তালাড থাকিলে মানে চাটনি বা কিবা অন্য় আৰু যদি নিৰামিষ ভাজি ই হয় তেতিয়া দিলেও হ'ব

আৰু হেৰি মানুহ তিনিজন যাব দেই তিনিজনৰ কাৰণে ঠিক কৰিব হয়